নতুন নতুন ঠাই ভ্ৰমণ নতুন নতুন ঠাই ভ্ৰমণ বুলি ক'লে আমি মেৰাপিন অঞ্চলৰ মানুহ মেৰাপিন অঞ্চলৰ মানুহে যদি আমি গুৱাহাটীলৈ যাওঁ বহুত ভ্ৰমণ কৰা হয় গুৱাহাটীলৈ যদি যাওঁ আমি গুৱাহাটীলৈ গ'লে মানে গুৱাহাটী চিৰিয়াখানা চাওঁ চিৰিয়াখানা চালে ইমান ভাল লাগে চিৰিয়াখানাত আমি বহুত জীৱ জন্তু দেখিবলৈ পাওঁ নেদেখা জীৱ জন্তু চাবলৈ পাওঁ চিৰিয়াখানাত আৰু তাততো কামাখ্যা মন্দিৰ আছে গুৱাহাটীত কামাখ্যা মন্দিৰলৈ গ'লে আমাৰ বৰ পৱিত্ৰ লাগে কামাখ্যা মন্দিৰত কিমান যে পূজাৰী আছে পূজাৰী সেই পূজাৰীসকলৰ লগত চা চিনাকী হ'লো ভকত বৈষ্ণৱৰ লগত চা চিনাকী হ'লোঁ কামাখ্যা মন্দিৰ কামাখ্যা দেৱালয় আমিতো দেখি কোনোদিন দেখি পোৱা নাই কামাখ্যা মন্দিৰত অম্বুমাচী মেলাততো কেনেকুৱা ভাল লাগে ভাবি বুজাব নোৱাৰি অম্বুবাচী মেলাত আমি হ'লেও আমি ইয়াৰ পৰা গৈ পোৱা নাই তথাপি আমি টিভি টিভিত চালে আমি চাওঁ ইমান ভাল লাগে টিভিত চাই ভাল লাগে আমি যাবলৈ পোৱা হ'লে এনেকুৱা লাগে কিন্তু গুৱাহাটীলৈ কেতিয়াবা যাওঁ নোযোৱা নহয় গুৱাহাটীলৈ যাওঁ হ'লেও আমি কামাখ্যা মন্দিৰ চোৱাগৈ নাই আৰু গুৱাহাটীতো গ'লে মানে কিমান ভাল লাগে গুৱাহাটীত অকল সেয়াই নহয় কামাখ্যা মন্দিৰ বা চিৰাখানাই নহয় আৰু বহুত নতুন নতুন আছে আমি ভিতৰত মেডিকেলে গ'লোঁ কেতিয়াবা মেডিকেললেও গ'লোঁ মেডিকেলতোততো আমি কিছুমান বহুত চিনাকী হ'লোঁ মানুহ চিনাকী হৈ পেলানি হ'লে আমি বহুত উপকৃত হওঁ বিপদ এটাৰ সময়ত আমাক বৰ সহায় পাওঁ কেনেবাকৈ আমি কেতিয়াবা আমিতো বহুত আজিকালি বেমাৰ হয় বেমাৰ হ'লেতো আমি ইয়াত যোৰহাট বা গোলাঘাটত নহ'লে আমিতো আমাকতো গুৱাহাটীলৈ পঠায় তেতিয়া গুৱাহাটীত পঠালে তেতিয়া যদি চিনাকী মানুহ এজন পাওঁ চিনাকী মানুহজনে আমাক বহুত সহায় কৰে আমি এতিয়া ইয়াৰ পৰা মেৰাপানী অঞ্চলৰ পৰা আজি গুৱাহাটীলৈ যাওঁ আমি গুৱাহাটীত কি কৰিব লাগে কি মেলিব লাগে সেই চিনাকী মানুহজনে আমাক বহুত সহায় কৰি দিয়ে তেতিয়া আমি বিপদত উপকৃত হওঁ আৰু গুৱাহাটীত আমি কেতিয়াবা বাছেৰেও যাওঁ আৰু কেতিয়াবা ট্ৰেইনত যাওঁ ভাল লাগে অকল গুৱাহাটী বুলিয়েই নহয় আৰু অন্যান্য জেগালৈও গ'লেও মন্দিৰলৈ গ'লেও ভাল লাগে মন্দিৰলৈ গ'লে মানুহৰ যেতিয়া বহুত চিন্তা ঘৰত থাকিলে মানুহৰ মনবোৰ কেনেকুৱা সংসাৰৰ চিন্তাই আৱৰি ধৰে কেতিয়াবা ভাল দিন আহে কেতিয়াবা বেয়া আহে কোনো ক'ব নোৱাৰে বেয়া দিনাটো বেয়া চিন্তা আহে ভাল দিনৰ দিনা ভাল চিন্তা লাগে তেতিয়া যদি বহুত আমি মঠ মন্দিৰলৈ যাওঁ তেতিয়া ভাল লাগে ভ্ৰমণ কৰিবলৈ পালেতো বহুত ভাল লাগে ইমানেই